খেল খেলিলে আমি মানসিক চাপৰ পৰা বহুত ধৰণে সহায় হয় আৰু আনন্দ পাওঁ কাৰণ আমাৰ গাঁৱত থকা মানুহে আমি গাঁৱত বিভিন্ন খেল ধেমালি হয় আৰু আমি ভাটিবেলা হ'লে ওলাই যাওঁ এই খেল পথাৰত ওলাই যায় কিনে বহুত মানুহ আহে আমি যিধৰণে আমি ক্ৰিকেট খেলোঁ কিছুমানে ফুটবল খেলে কিছুমানে ভলীবল খেলে আমি ক্ৰেকেট খেলি যেতিয়া আমি সময়খিনি পাৰ কৰিম ভাটিবেলাৰ সময়খিনি আমি যিখিনি আমাৰ লগ বন্ধুবিলাক থাকে একেলগে আমি খেলাখিনি খেলোঁ খেলি কিনে আমাৰ যিগিলাক ঘৰত মানসিক চিন্তাগিলাক থাকে আমাৰ এইগিলা আমি সেই খেলখিনি খেলিলে আমাৰ সেইগিলা দূৰ হৈ যায় আৰু বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আমি আলোচনা কৰোঁ খেলা খেলি থকাৰ সময়ত আৰু সেইখিনি টাইমত তাৰ মানে খেলাখনৰ ওপৰতহে আমি গুৰুত্ব দিওঁ দি থাকোঁ গতিকে বেলেগ আৰু চিন্তাগিলাক আমাৰ মনত নাহে গতিকে আমি খেলা খেলেলি আমাৰ যিগিলা আমাৰ মানসিক সেইগিলা দূৰ হৈ যায় আৰু আমি আনন্দ বহুত আনন্দ পাওঁ খেলা খেলাটো মানুহৰ এটা হবি থাকে হবি বুলি ক'লে আমাৰ মানে কি আৰু ভাল লাগে আৰু খেলাটো খেলি কিছুমানে খেল খেলা খেলিয়েই ভাল পায় আৰু গাঁওৰ অঞ্চলৰ মানুহবিলাকেতো ভাটিবেলা হ'লে আৰু সৰু সৰু ল'ৰা ছোৱালী বুলি কথা নাই সকলোৱে খেলা খেলে গাঁৱত থকা মানুহ যিহেতু আৰু গাঁৱৰ ল'ৰা ছোৱালী ভাটিবেলা হ'লেই আৰু বল ল'লা বেট ল'লা আৰু যি ধৰণৰ খেলা আৰু লুকা ভাকু দাউৰি ফুৰলা সৰু সৰু চলিবিলাকে দাউৰি ফুৰে অহাই যায় সহায় যাই মানে আনন্দ পায় বহুত আনন্দ উপভোগ কৰে আৰু তাৰ পিছত আমাৰ যিবিলাক আমি ডাঙৰ ল'ৰা ছোৱালী বা ব্যক্তিজনৰ লগত আমি খেলা খেলোঁ তেতিয়া আমাৰ আনৰ ওপৰত যদি কিবা খং উঠি থাকে কাৰোবাৰ ওপৰত সেই খংটো আমি প্ৰকাশ নকৰো খেলাৰ মাধ্যমেৰে আমি সেইটো বেয়া ভাব থাকিলেও সেইটো আমি ভাল ভাবেদি আমি গ্ৰহণ কৰি কেনে খেলাগিলাকক খেলোঁ এনেকৈ খেলাগিলাক খেলি থাকিলে আমাৰ বেয়া ভাবগিলাক নাহে মনত আৰু আনন্দটোতো আনন্দ থাকে আৰু মানুহৰ খেলা খেলেলি আৰু জিকিব লাগিব হৰা জিকা থাকেই এতিয়া হাৰলিও হ'ব দিয়ক কালি জিকিম দিয়ক কালিকগেলি সি মনোভাৱতো থাকে আৰু খেলাবিলাকৰ প্ৰতি যে আজি হাৰিলোঁ অহা কালি যাব লাগিব কালি খেলটো খেলব লাগিব তেতিয়া এটা মানুহৰ এটা সেই বেলেগ চিন্তাতো যিটো এইটো কিবা টকা পইচাৰ ক্ষেত্ৰত কিবা টেনচন থাকে মানুহৰ সেইগিলা মানে খেলাখন যদি হাৰে সেই অনুভৱটো আকৌ কালিকলৈকে আৰু কালি জিকিব লাগিব আমি গতিকে আমি সিহঁতক হৰাব লাগব হৰাব লাগিলে আমি আমি আৰু বেলেগ চিন্তাতো নাথাকে আমি কালি যেনেকৈ নহওক কালি সিহঁতক হৰাব লাগিব সেইটোৱেই মনোভাৱ থাকে আৰু মানুহ এনেকৈ বেলেগ মানসিক চাপগিলাক গুচি যায় আৰু তাৰ আৰু কালি যদি আমি হৰাই দিবা পাৰোঁ আৰু আমাৰ কিমান আনন্দ এটা লাগিল আমাক কালি হৰাইছিলি তহঁতে আজি তহঁতক হৰাই দিলোঁ আমি কেনে এটা আনন্দ লাগি যায় মনত সেইখিনিয়েই আৰু